আমাৰ অঞ্চলত স্থানীয় খেলবোৰ অনুষ্ঠিত কৰিবলৈ ষ্টেডিয়াম নাই কিন্তু সাধাৰণ সৰু সুৰা খেলপথাৰ আছে বাৰু তাত এখন ডাঙৰ খেল পাতিব পৰাকৈ সুবিধা একেবাৰে নাই বুলি ক'বও নোৱাৰি কিন্তু খুব বেছি ডাঙৰ নহয় দেই সাধাৰণভাৱে এখন খেল পতাৰ সুবিধা আছে যাতায়তৰ ব্যৱস্থা বুলি ক'বলৈ চাৰিচকীয়া বাহন দুচকীয়া বাহন এইবিলাক আছে আৰু খেলপথাৰসমূহ অধিক উন্নত কৰিবলৈ যাতায়তৰ আৰু সুবিধা আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ আনুষ্ঠানিকভাৱে মানুহৰ জনসাধাৰণৰ আগত জনা জানিব পৰাকৈ বিজ্ঞাপন দিব লাগিব তেতিয়াই মানে খেলপথাৰসমূহ অধিক উন্নত হ'ব আৰু চৰকাৰে সেইবিধা সুবিধা সেইবিলাক সুবিধা আমাক প্ৰদান কৰিব লাগিব তেতিয়াহে মানে উন্নত হ'ব